বাগিচাখনত মোৰ নাৰ্জি ফুল হয় গোলাপ ফুল হয় আৰু বাকী কেতিয়াবা সৰু সৰু ফুল এই গুটিমালী ফুল এইবোৰ হয় আৰু ফুলবোৰ ৰাতিপুৱা বেলাত গা পা ধুইকেনে মন্দিৰত এপাহ এপাহকৈ ছিঙিবলৈ মই খুবেই ভাল পাওঁ গোটেইখিনি ফুল মই নিছিঙোঁ কাৰণ গোটেইখিনি ফুল ছিঙিলে গছজোপা ফুল নোহোৱা যেন বেয়া দেখি সেইকাৰণে মই দুটামান ফুল ছিঙিকেনে এনেকৈ সদায় মই মন্দিৰত দি খুবেই ভাল পাওঁ